পূজা পূজা সময় মই এয়া আমাৰ নিজৰ এয়া বামুণীআটি সত্ৰত আহোঁ সময়ত নামঘৰত গৈ সন্ধিয়া ছয় বজাৰ লগে লগে পূজা অৰ্চনা কৰোঁ পূজা সময়ত মানে মানে প্ৰাৰ্থনা সময়ত কৰি ঈশ্ৱৰৰ ওচৰত প্ৰাৰ্থনা জনায় এটা ঘোষাই জনাই ঘোষা গায়ে প্ৰাৰ্থনা কৰি ঘৰ যাওঁ আৰু সকলো সময়তে ঈশ্বৰৰ ওচৰত সকলো প্ৰাৰ্থনা কৰিয়ে থাকোঁ আৰু সময়মতে নামঘৰত আহি আমাৰ নামঘৰৰ কিছুমান কাম থাকে বামুণীআটি সত্ৰৰ কিছুমান কাম থাকে নামঘৰত আহি ভকতসকলৰ লগত নামপাঠ কৰোঁ নামপাঠ কৰি ভকতসকলক চাহ পানী ৰান্ধি বাঢ়ি খুৱাই কৰি ঘৰলৈ যাব লগা হয় দ্বিতীয়দিন ৰাতিপুৱা হ'লে আকৌ আহিব লাগে আহি কৈ ভকতসকলৰ লগত চাহ পানী বনাই খুৱাই কৰি নাম প্ৰসঙ্গ কৰি ভকতসকলৰ পৰা গৈ আৰু ঘৰত নিজৰ নিজৰ কামখিনি কৰোঁ কৰি কৰি আকৌ পিছদিনাখন এনেকৈয়ে সদায়ে আমাৰ নামঘৰত আহি পূজা অৰ্চনা কৰি থাকিব লাগে পূজা সময়ত নিজৰ ঘৰতো সময়ত ঘৰত চাকি গছি জ্ৱলাই ঈশ্বৰৰ ওচৰত প্ৰৰ্থনা কৰোঁ আৰু তাৰ সময় সাপেক্ষেও আহি মোৰ নিজৰ ৰাজহুৱা স্থানতো আহি নামঘৰত মানে সময়ত ভকতৰ লগত আইসকলৰ লগত প্ৰাৰ্থনা কৰোঁ নাম পাঠ চলাওঁ গৈ হয় তাতে বহি নাম গুণ গাই ভকতসকলৰ লগত বহি সময়বোৰ এনেকৈয়ে গৈ থাকে ভকতসকলৰ মাজতে থাকি বহুত আনন্দ লাগে পূজা সময়ত সকলো আইসকল বাপসকলৰ লগত থাকোঁ আৰু পূজাৰ সময়ত সকলোৰ লগতে দুই এষাৰ কথা বতৰা পূজা অৰ্চনা কৰি হোৱা পিছত কথা বতৰা পাতি আনন্দ লাগে সেই সময়ত সেইখিনি সময়ত সময়বিলাক যায় আৰু মানে নামঘৰৰ কিছুমান কাম কাজো থাকে এই চাৰ চাফ চফাই কৰা মানে ঘৰ দুৱাৰ বাচন বৰ্তন ভকতসকলে চাহ পানী খোৱা বাচন বৰ্তনবিলাক চাফ কৰিব লাগে চোতাল বাট সাৰি থব লাগে পদূলি চাফা কৰিব লাগে কৰি তাৰপিছত আকৌ চাকি বন্তি জ্ৱলোৱাৰ সময়তো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি সময়বিলাক তেনেকৈয়ে ঈশ্বৰৰ ওচৰত মূৰটো দোৱাই ঘৰলৈ আকৌ যাওঁ ঘৰত থাকি আকৌ ৰাতিপুৱা ৰাতিপুৱা আকৌ আহিবলগীয়া হয় ৰাতিটো বিচনাখনত থাকি আকৌ ৰাতিপুৱা আহি ঈশ্বৰৰ ওচৰত আকৌ এক এগছি চাকি জ্ৱলাই আশীৰ্বাদ এটা লওঁ সদায় তেনেকৈয়ে গৈ আছে দিনকেইটা নামঘৰত পূজা সময়ত সেইখিনি সময়ত সকলোৱে মানে নামৰ হেৰি কি কয় প্ৰাৰ্থনা সময়ত বহি সকলো লগতে মিলি জুলি প্ৰৰ্থনা কৰোঁ পূজা সময়ত পূজা সময়ত সকলোৰ লগতে কথা বতৰা পাতি কৰি লৈ নাম প্ৰসঙ্গ মাজত বহোঁ বহি কৰি লৈ সকলোৱে সময়মতে ভকতসকলৰ লগত চাহ পানী খাই কৰি লৈ ঘৰা ঘৰি সময়ত যাওঁ আৰু গৈ ঘৰৰো কিছুমান কাম থাকে কাম কৰি লৈ সময়ত ভকতৰ লগতো ভকতৰ লগতো সময়বিলাক বহুত পাৰ কৰিব লগা হয় সেয়েহে আৰু